আমাৰ গাঁৱত যদি কাৰোবাক কুকুৰে কামুৰে আমি প্রথমতে সেই কুকুৰে কামুৰা মানুহজনক অলপ শান্ত কৰিবলৈ চেষ্টা কৰোঁ আৰু লগে লগে আমি যিমান জল্ডি পাৰোঁ যিমান সোনকালে হয় আমি হস্পিটাল লৈ যাবলৈ চেষ্টা কৰোঁ কাৰণ চিকিৎসালয় লৈ গ'লেহে মানুহটো ভাল হ'ব আৰু আমাৰ প্ৰায়মাৰি যিখিনি চিকিৎসালয় আছে বুনিয়াদি চিকিৎসালয় একেবাৰে ওচৰত যিখিনি আছে আমি তাতে প্ৰথমতে লৈ যাওঁ আৰু তাত যদি ভাল নহয় তেন্তে আমি ওচৰতে আমাৰ মেডিকেল কলেজ আছে সেই মেডিকেল কলেজত লৈ যাওঁ আৰু মানুহজনক প্ৰথমতে চিকিৎসা কৰাটো বহুত দৰকাৰী কিছুমানে এনেকুৱা ভাবে বা এনেকুৱা বিশ্ৱাস ৰাখে যে কুকুৰে কামুৰিলে কোনোবা বেজ বা ওজা তাত লৈ যাব লাগে তেওঁলোকে ভাল কৰি দিব তেনেকুৱা হ'লে কিন্তু মানুহৰ পিছত বহুত বিপদ হ'ব পাৰে সেই মানুহজনৰ সেইবাবে আমি কি কৰোঁ আমি বেজ ওজা কাৰোঁ তাতে লৈ নাযাওঁ কোনোবাই আমাৰ গাঁৱত যদি কাৰোবাক কুকুৰে কামুৰে তেন্তে আমি আমি সেই মানুহজনক চিধা চিকিৎসালয়লৈ লৈ যাওঁ আৰু ভাল ডক্তৰ এজনক দেখুৱাবলৈ চেষ্টা কৰোঁ কাৰণ চিকিৎসালয়ৰ ঔষধ আৰু চিকিৎসালয়ৰ যিটো তেওঁলোকক শুশ্ৰূষা কৰে সেইটো কৰিলেহে মানুহজন সোনকালে আৰু সঠিকভাৱে ভাল হ'ব সেইবাবে আমি চেষ্টা কৰোঁ যে যিমান জল্ডি পাৰোঁ ভাল চিকিৎসাখনলৈ লৈ যাম